মই হাঁহ কুকুৰা পোহোঁ হাঁহ কুকুৰা পুহিয়েই আমি ল'ৰা ছোৱালী চোৱা হৈছে বা স্কুলত দিয়া হৈছে আমাৰ ইয়াৰ পৰা মানে হাঁহ কুকুৰা বিকি আমি বছৰেকত সত্তৰ হেজাৰ আশী হেজাৰ আৰু যদি মানে হাঁহ কুকুৰাবিলাক নমৰে তেতিয়া আমি এক লাখৰ ওপৰো পাওঁ সৰহকে যিহেতু আমাৰ ঘৰত ফাৰ্ম আছে সৰহকে বিকি আমি দোকানত কেজি কেজিকে মানে ক'ৰবাত ধৰি লওক পঁচিছ কেজি লাগে ক'ৰবাত বোলে একত্ৰিছ কেজি লাগে বা ক'ৰবাত চল্লিছ কেজি লাগে বা বিয়া বাৰুত পঞ্চাছ কেজি লাগে তেনেকে হ'লে আমাৰ ফাৰ্মৰ পৰাই দিওঁ

আমি ধান খুৱালেও হয় আৰু এই ব্ৰইলাৰ হাঁহটো আমি দানা ব্যৱহাৰ কৰোঁ দানা তেহেঁতক তিনিবাৰ চাৰিবাৰকে দিওঁ মানে সিহঁতি যিমান খাব পাৰে আমি সিমানেই দি থাকোঁ তেতিয়া কি হয় সোনকালে আমি বিকিব পাৰোঁ মানে এই ঘৰুৱা হাঁহটো আপুনি ইমান মানে লাগি নাথাকিলেও হয় আৰু তেনেকে কুকুৰাবিলাক আকৌ তেখেতৰ লগতো ইমান লাগি নাথাকিলেও হয় কিন্তু কুকুৰা পোৱালি উলিয়াওঁতে এই অলপ মানে লাইটৰ পোহৰত যদি উলিওৱা হয় তেতিয়া অকণমান দিগদাৰ হয় বিশেষকে মই গৰম দিনত যদি কুকুৰা পোহা হয় কুকুৰা হাঁহবোৰ গৰম দিনত বেছিকে মৰে সেইটো কাৰণে আমাৰ এইবাৰতো বহুত আমাৰ এনেকে লোকচান হল সেইটো কাৰণে মানে আমি কুকুৰা হাঁহবিলাকত বেজী ব্যৱহাৰ কৰোঁ যিটো এই চ'ত মাহত এটা বেমাৰ আহে হাঁহ কুকুৰা চবলৈকে সিহঁতে মানে ঘূৰি ঘূৰি মৰে নহ'লে সিহঁতৰ মানে উশাহটো বন্ধ হৈ মৰে বেছি গৰম হ'লেও মৰে চ'ত মাহটোত মানে এটা বেমাৰ আহে সেই বেমাৰটোত মানে আমি ধৰি লওক ফাগুণ মানতে মানে আমি বেজীটো দি দিবলগীয়া হয় সিহঁতক বেজীটো মানে এনেকুৱা ভৰিটো তাত বা নহ'লেও ডেউকাত দিয়া হয় তেতিয়া মানে হাঁহ কুকুৰাবিলাক নমৰে যদিহে সেই বেমাৰটো আহিবলৈ হয় মানে গোটেই খিনি হাঁহ কুকুৰা নেথাকে আও এটা এটা এটা এটা এনেকে মৰি থাকিব ইটোৰ পৰা সিটোলৈ সোঁচৰে সিটোৰ পৰা হয়তো সিটোলৈ সেইটো কাৰণে বেজীটো ব্যৱহাৰ কৰিবই লাগিব লগতে ভিটামিন বেজীও আছে আৰু এইবিলাক টনিক আছে সিহঁতৰ

আৰু তেতিয়া সেই চ'ত মাহত যিটো বেমাৰ হয় সেই বেমাৰটো সিহঁতৰ মানে নহয় দৰব পাতি দি থাকিলে তেনেকে নমৰে তেতিয়া আৰু বেছিকে কিন্তু এই ব্ৰইলাৰ হাঁহ আৰু ব্ৰইলাৰ কুকুৰা কুকুৰাটো সেইটো মানে ইহঁতি আচলতে দানা খোৱাৰ কাৰণে ঘৰুৱা যিটো হয় চাউল খায় কাৰণে তেহেঁতৰ মৃত্যু নহয় দানা খোৱা কুকুৰাবিলাক মানে লেহুকা হয় সিহঁতি সিহঁতৰ ইমান মানে শক্তি নাথাকে চাগে সেইটো কাৰণে সিহঁতৰ মানে এই অলপ যদি কিবা এটা হয় নহয় তেহঁতৰ বা কিবা এটা ডাঙৰকে শব্দ যদি হয় নহয় তেতিয়া এই ব্ৰইলাৰ কুকুৰাবিলাকে ধপধপাই দিয়ে মানে ইহঁতৰ মানে অকণো সিহঁতৰ সহ্য শক্তিটো নাথাকে ঘৰুৱা কুকুৰাৰ নিচিনাকে এনেকুৱা এই লোকেল কুকুৰাবিলাকৰ মানে কেজি তিনিশ আশী পঞ্চাছ বা চাৰিশলৈকে হয় চাৰিশ বিছ টকাতো আমি আগতে বিকিছিলোঁ এতিয়া সিমানেই হৈ আছে সেইবিলাক বিকিও বিশেষকে ব্ৰইলাৰ কুকুৰাতকৈ এই আমাৰ ঘৰুৱা যিটো লোকেল কুকুৰা বুলি কওঁ সেই কুকুৰাটো বিকিলে বেছি লাভৱান হয় আৰু হাঁহো তেনেকে ঘৰুৱা হাঁহটো বিকিলে বেছি ৱেইটটো থাকে কিন্তু দানা খুৱালে মানে কি হয় তেহেঁতৰ ৱেইটটো বাঢ়ে কিন্তু খাবলে সেই টেষ্টি নহয় বাবে এই ঘৰুৱা হাঁহ বিকো তেনেকে হাঁহ হাঁহৰ পৰাও আমি এক্সট্ৰাকে পইচা লওঁ কুকুৰাৰ পৰা আকৌ সোণালী কুকুৰা পাও আমি এক্সট্ৰাকে লওঁ মানে আৰু বিশেষকে এই হাঁহ কুকুৰাবিলাকক আমি এতিয়া পতককে কিবা এটা যদি হয় বা গা ভাল নাইকিয়া হয় তেতিয়া আমি সেই হাঁহ কুকুৰা বিকিয়েই আমি মানে হস্পিটেল নিব পাৰোঁ বা কিবা তেনেকুৱাকে আমাৰ মানে নিজৰ বস্তু আমি নিজেই ল'ব পাৰোঁ আমি নিজেই ঘৰতে পুহি নিজেই বিকি পিনে দোকানে দোকানে দিওঁ তেনেকে আমি বহুত বস্তু ল'ব পাৰোঁ এতিয়া ধৰি লওক আমি দছ কেজি দছ কেজিকে দিলেও আৰু তেনেকেও পইচা পোৱা যায় আৰু কণী কণী পাৰিলেতো ত্ৰিছজনী কুকুৰা যদি থাকে তিনিশ ত্ৰিছটা কণীত আমি তিনিশ টকা পাওঁ একেদিনাখনেই যদি ত্ৰিছজনী কুকুৰাই কণী পাৰে তেনেকে আমি তিনিশ টকা পালোৱেই তেনেকে চলিবলৈ মানে অকণো অসুবিধা নহয় ধুনীয়াকে ডাঙৰকে ফাৰ্ম বনাই ল'ব লাগে তেনেকে যদি পোহে আপুনি বহুত লাভৱান হ'ব আমি লাভৱান হৈছোঁ আৰু তেনে যদিহে আপুনি সোণালী কুকুৰা পোহে সোণালী কুকুৰাৰ কিন্তু পোৱালি উলিয়াবলে অলপ দিগদাৰ হয় আমি মেচিনতে উলিয়াওঁ কিন্তু সোণালী কুকুৰাৰ কণী মানে ডেইলি কণী দিয়েই সোণালী কুকুৰা পুহিলে কণীৰ পৰা কিন্তু বহুত লাভৱান আপুনি হ'ব পাৰিব সোণালী কুকুৰাই কণী মানে নপৰাকে নাথাকে কণী পাৰিয়ে থাকে কণী পাৰিব পৰা বয়সৰ পৰা তেহেঁতে মানে পাৰিয়ে থাকে সিহঁতৰ সিহঁতি মানে পঞ্চলিছ দিন পঞ্চাছ দিনৰ ভিতৰত সিহঁতক আমি বিকিব পৰা হৈ যায় যদি দানাটো দিওঁ আৰু দৰব পাতিটো ধুনীয়াকে যদি খুৱাই থাকোঁ তেন্তে তেহেঁতৰ সিমান দিনত মানে বিকিব পৰা হয় হাঁহটো অলপ দিন লাগে হাঁহৰ ধৰি লওক আপুনি আপুনি ছমাহ মানত যদি হাঁহ সৰহকে হয় নহয় ছমাহত একদম হাঁহ তেলী হাঁহ ডাঙৰ এনেকে গধূৰ হৈ যায় মানে ওজন তেতিয়া বাঢ়ে ছমাহ দিন যদি আমি পোহোঁ তাই সৰু হ'লেও ডাঙৰ হ'লেও বিকি বিকি তেনেকেও লাভৱান হ'ব পাৰে আপুনি সৰহ আৰু এটা কোটাত যদি আপুনি ত্ৰিছটা ভৰালে নহয় তাৰ পিছৰ কোটাত আপুনি মানে পঞ্চাছটা ভৰালে তেনেকে এইখিনি বিকি বিকাৰ আগমহূৰ্তত মানে সেইখিনি যদি আনি থৈ দিয়ে তেতিয়া সেইখিনিও লাহে লাহে ডাঙৰ হৈ থাকিব এইখিনি বিকাৰ পিছতে আপুনি এমাহৰ পিছত সেইখিনি হাঁহ বিকিব পৰা হ'ব আৰু লগতে কুকুৰাবিলাকো তেনেকে আৰু হাঁহ সদায় ভাগে ভাগে ৰাখিব লাগে কাৰণ কেলে চ সকলোৰে হেৰি এইবোৰ বেলেগ যে হাঁহখিনি হাঁহৰ খোৱা হেৰি নিয়ম বেলেগ কুকুৰা খোৱাৰ নিয়ম বেলেগ সিহঁতৰ থকাৰ ষ্টাইলটো বেলেগ সিহঁতে হাঁহখিনিয়ে মানে পুখুৰী পুখুৰীত যদি আপুনি বেৰা দি হাঁহ থয় হয় তেনেকে সিহঁতি তলত সিহঁতৰ গু থাকিলে গু পৰি গ'ল ওপৰত আপুনি ইমান চাফা কৰিবলৈ দৰকাৰ নাই সিহঁতক অকল আপুনি দানা ৰুটি দি থাকিলে তেনেকেই হয় আমি তেনেকেই লাভ হৈছোঁ এতিয়া আমি ল'ৰা ছোৱালীক পঢ়া পঢ়োৱাৰ পৰা আদি কৰি আমাৰ ঘৰৰ যিকোনো প্ৰয়োজনীয় বস্তু বা আলহী আহিলে আমি তাৰ পৰাই পইচা পাওঁ মানে তাৰ যদি আপুনি দছ কেজিও বিকি দিলে নহয় আপোনাৰ হাতলৈ পইচা আহিব তেনেকে আমি তেনেকে লাভৱান হৈছোঁ তেনেকে আমি গাড়ী এখনো ল'লোঁ হাঁহ কুকুৰা বিকি আপুনি ডাঙৰকে যদি ফাৰ্ম এখন খুলি লয় নহয় তেনেকে বহুত লাভ হয় বিশেষকে কুকুৰা আপুনি পুহিব কুকুৰা পুহিলে আপোনাৰ ইমান কষ্ট নহয় কুকুৰা পুহিলে আপুনি মানে ৰাতিপুৱা আপুনি চাউল কেইটামান চিটিয়াই দিয়ক আৰু কুকুৰাখিনি মেলি দিয়ক তেতিয়া কুকুৰাখিনি মেলি দিয়াৰ লগে লগে সিহঁতি নিজেই খুচৰি খুচৰি কেঁচু কুমটি এইবিলাক জোক পোক যি আছে আৰু সিহঁতি মানে সেইবিলাক নিজে নিজে বিচাৰি খায় তেহেঁতক মানে পুহিলে ইমান দিগদাৰ নহয় যে এতিয়া কিবা দানা এটা দিবই লাগিব বুলি কথা নাই হাঁহ চাহবোৰ পুহিলে অলপমান তেনেকে দৰকাৰ হয় হাঁহ দানা দিবলে কিন্তু কুকুৰাবিলাক পুহিলে বেছি লাভ হয় কুকুৰাত আপোনাৰ ইমান লাগি থাকিবলগীয়া নাই কুকুৰা গধূলি সময়ত ভৰাই থৈ দিলেও হৈ যায় তেনেকেই মানে বহুত কুকুৰা আপুনি পুহিব পাৰিব আৰু তেনেকে বহুত লাভৱান হ'ব পাৰিব বছৰেকত আপুনি মানে সত্তৰ আশী হাজাৰ কমত মানে আপুনি কুকুৰাৰ পৰাই পাব যদিহে আপুনি কুকুৰা সৰহকে পোহে তেনেকেই হৈ যাব